আমাৰ অসমীয়া জাতিৰ বিহু তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘৰ বিহু বহাগ বিহুত বিশেষকৈ আমাৰ অকণমান ৰং তামাচা কৰা হয় ধেমালি কৰা হয় বিশেষ ধৰণে বিহু বুলি কয় বিহু নাচ যিটো আছে আমাৰ অসমীয়া সমাজত বৰ ভালকৈ মনা হয় আৰু অকল বিহুত ৰং তামাচা বুলিয়ে নহয় খোৱা খাদ্যও ভাল ধৰণে খোৱা হয় বিহুত চিৰা পিঠা লাৰু ইত্যাদি বনোৱা হয় পিঠা তিলপিঠা ঘিলাপিঠা ভাপত দিয়া পিঠা আঙুলিপিঠা ইত্যাদি বনোৱা হয় আৰু ভোজত তেনেকৈ মাছ মাংস খোৱা হয় আৰু এশ এটা শাক খোৱা হয় এশ এটা শাক খালে হেনো আমাৰ স্বাস্থ্য ভালে থাকে বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰে সেইকাৰণে আমাৰ অসমীয়া সমাজত এশ এটা শাক বিচাৰি পেলাই খাব লাগে সেইটো খোৱাই হয় আমাৰ অসমীয়া সমাজত যিকোনো প্ৰকাৰে বিচাৰি খুঁচৰি হ'লেও এশ এটা শাক গোটাই পেলাই খোৱা হয় আৰু এই ৰঙালী বিহুত বিশেষকৈ নতুন কাপোৰ প্ৰত্যেকে প্ৰত্যেকক উপহাৰ দিয়ে ঘৰৰ গৃহস্থই মাক দেউতাকে হ'লেও ল'ৰা ছোৱালীলৈ আনে দদায়েকে হ'লেও ভতিজালৈ আনে মানে এনেকৈ আদান প্ৰদান কৰে আৰু কি বুলি কয় বয়সস্থক সেৱা ধ সেৱা কৰা হয় সৰুবিলাকে ডাঙৰক সন্মান কৰে সেৱা লয় সেয়াই আমৰ প্ৰধান নিয়ম বহাগ বিহুত বছৰৰ প্ৰথম বিহুটোত সৰুৱে ডাঙৰক সন্মান কৰা সেৱা কৰা সেয়া থাকে আৰু ভালকৈ ৰঙালী বিহুটো পালন কৰা হয় দ্বিতীয়তে আমাৰ কাতি বিহু কাতি বিহু বুলি ক'লে কাতি বিহু কঙালী তেতিয়া কি হয় আমাৰ প্ৰায়ে কিছু মানুহৰ মানে ধান চাউল অলপ নাটনি হয় কাতি বিহুত কাৰণ কিছুমানৰ যদি পথাৰ কিছু কম থাকে তাত ধান উৎপন্ন কম হয় আৰু বছৰটোলৈ নোজোৰে সেইকাৰণে কাতি বিহুত কিছু অভাৱ অনাটন হয় কাৰণে কঙালী বুলি কোৱা হয় কঙালী বিহু আও তথাপিতো কঙালী বিহু হ'লেও আমাৰ সেই বিহুটো পিঠা পনাৰে পালন কৰা হয় পিঠা পনা সাজি পেলাই আলহী অতিথিক আপ্যায়ন কৰা হয় কঙালী বিহু হিচাপে পালন কৰিলেও আমি কিছু পিঠা পনা খাদ্য সামগ্ৰীৰে কাতি বিহুটো উদযাপন কৰোঁ আৰু মাঘৰ বিহুত শেষত আমাৰ বছৰৰ শেষৰ বিহুটো হৈছে মাঘৰ বিহু জানুৱাৰীত হয় প্ৰায় চৈধ্য পোন্ধৰত পৰে আমাৰ মাঘৰ বিহু মাঘৰ বিহু ভোগালী বুলি কোৱা হয় ভোগালী বিহু কাৰণ ভোগালী বিহুটো হৈছে আমাৰ ধনে ধানে উভৈনদী হয় ধান দাই চাউল উলিয়াই চিৰা চিৰা পিঠা ইত্যাদি সাজি উলিওৱা হয় আৰু খাদ্য হিচাপে আমাৰ চিৰা পিঠা লাৰু ইত্যাদি থাকেই লগতে ভোগালী যিহেতুকে আমাৰ বিভিন্ন ধৰণৰ ধানৰ পৰা উলিওৱা চাউল যেনে বৰা চাউল জহা চাউল ইত্যাদি জহা চাউলৰ ভাত খাই মানুহে ভাল পায় বৰা চাউলৰ পিঠা বা বৰা জলপান ইত্যাদি কৰা হয় কোমল চাউল কৰা হয় ইত্যাদি কৰা হয় আৰু লগতে মাছ মাংসৰে ভালকৈ মাঘৰ বিহুটো পালন কৰা হয় মাছ মাংস ব্যঞ্জন মানে ব্যঞ্জন বনাই পেলাই ওচৰ মানুহকো মাতি পেলাই খুৱায় নিজকো ওচৰ মানুহে মাতে সেনেকৈ আদান প্ৰদান কৰি পেলাই বিহুটো উদযাপন কৰে আৰু সেয়াও এটা উৎসৱ ভাল উৎসৱ বিশেষকৈ ভোগালী উৎসৱ বুলি ক'লে অকণমান খোৱাটোতে বেছি গুৰুত্ব দিয়া গতিকে মাঘৰ বিহুক ভোগালী এইকাৰণেই কোৱা হয় খোৱাটোত বেছিকৈ গুৰুত্ব দিয়া হয়